হাঁহ কুকুৰাৰ আৱৰ্জাসমূহ মানুহৰ বাবে ফলপ্ৰসূ কিন্তু ইয়াক প্ৰয়োগ কৰিবলৈ জানিব লাগিব হাঁহ কুকুৰাৰ আৱৰ্জনাসমূহ যদি আমি শাক পাচলিত প্ৰয়োগ কৰোঁ তেতিয়া আমি ৰাসায়নিক সাৰ প্ৰয়োগ নকৰিলেও হ'ব ই আমাক ৰাসায়নিক সাৰৰ খৰচাৰপৰাও বচাব আৰু আমাক স্বাস্থ্যৰো স্বাস্থ্যও ভাল কৰি তুলিব আৰু ফচল ফচল মানে অৰ্থাৎ বিভিন্ন ধৰণৰ শাক পাচলিও আমি ভাল উৎপাদন পাম যাৰ ফলত আমাৰ স্বাস্থ্যৰ উন্নতি হ'ব আৰু ফচলৰো উন্নতি হ'ব আমি হাঁহ কুকুৰাৰ আৱৰ্জাসমূহ সঠিক প্ৰয়োগ কৰাৰ ফলত বিভিন্ন বেমাৰৰপৰাও হাত সাৰি থাকিব পাৰিম যাৰ ফলত আমাৰ ওচৰে পাঁজৰে পৰিষ্কাৰ পৰিচ্ছন্নতাও অখুন্ন থাকিব খেতিপথাৰতো হাঁহ কুকুৰাৰ আৱৰ্জাসমূহ প্ৰয়োগ কৰিব পাৰি খেতিপথাৰত যদি আমি হাঁহ কুকুৰাৰ আৱৰ্জাসমূহ পেলাই দিওঁ তেতিয়া তাত থকা মাছে সেই আৱৰ্জনাসমূহ খাদ্য হিচাপে গ্ৰহণ কৰিব আৰু খেতিপথাৰৰ শস্যসমূহে সেই আৱৰ্জনাৰপৰা সাৰ পাব এনেধৰণে আমি হাঁহ কুকুৰাৰ আৱৰ্জনাৰ বিভিন্ন ভাল ফল পাওঁ কিন্তু ইয়াৰ সঠিক ব্যৱহাৰ কৰিবলৈ জানিব লাগিব ইয়াৰ সঠিক ব্যৱহাৰেহে আমাক ফল দিব আমি বিভিন্ন ধৰণৰ গছ গছনি গছপুলিত এই আৱৰ্জনাসমূহ প্ৰয়োগ কৰিব পাৰিম কিন্তু এনে এনে এই আৱৰ্জনাসমূহ আমি য'তে ত'তে পেলাই একো ফল নেপাওঁ ইয়াক এটা সঠিক জেগাত ব্যৱহাৰ কৰিহে আমি ইয়াৰ ভাল ফল পাব পাৰিম সেয়েহে হাঁহ কুকুৰাৰ আৱৰ্জনাসমূহ আমি পেলাই য'তে ত'তে পেলাই নিদি নষ্ট নকৰি ভালদৰে এটা সঠিক জেগাত সঠিকভাৱে প্ৰয়োগ কৰিবলৈ প্ৰয়োজনীয়